অ' কওকচোন অ' হয় বাৰু আহিব পাৰে আমাৰ ইয়াত মানুহো আছে বাৰু দেখুৱাই দিয়া আপুনি কোন কোনকিখন মানে চাব বিচাৰিছে বাৰু মানে অ' অ' অ' অ' আহিব আহিব আপোনাৰ কিমান কেইকজন মানে মেম্বাৰ আহিব আহিলে অ' অ' ঠিক আছে অ' অ' অ' পাব ইয়াতে আপুনি অ' মানে য'ত আপুনি চাই তাৰ ওচৰতে আপুনি হোটেল চোটেল পাব থকা খোৱা মেলা সেইবোৰ চব হৈ যাব হয় অ' আপুনি মানে ইয়াত আপুনি কি কি চাব বিচাৰে মানে প্ৰচেছটো চাব বিচাৰিছে মানে বাগানত কেনেকৈ কামবোৰ চলে

অ' অ' অ' ঠিক আছে বাৰু হেৰি আপুনি কিমান তাৰিখে মানে আহিব অ' অ' অ' ঠিক আছে আৰু কিমান কেইদিন থাকিব ইয়াত অ' অ' অ' ঠিক আছে গাড়ীটো মানে লাগিব ন মানে নিজৰ গাড়ী আনিব নে ইয়াতে অ' অ' কৰে ইয়াত যোনটো ট'ৰ হেৰি আছে ইয়াতে আপুনি গাড়ীও পাই যাব অ' অ' অ' ঠিক আছে তেতিয়াহ'লে আপোনাৰ অ' অ' আপোনাৰ হেৰি এড্ৰেছ ডিটেইলছবোৰ চব আপুনি সেই টেক্সত ছেণ্ড কৰি দিব মেছেজত ছেণ্ড কৰিলে হ'ব বাৰু অ' অ' ঠিক আছে থেংক ইউ